হাঁহ কুকুৰাৰ স্বাস্থ্য ব্যৱহা ব্যৱস্থাপনত ভেকচিনৰ ভূমিকা সম্পৰ্কে ক'বলৈ গ'লে হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰাবিলাকৰ মানে যিহেতু ৰোগবিলাক এনেকুৱা ধৰণৰ হয় হাঁহ কুকুৰাবিলাকে মানে এতিয়া ধৰক কুকুৰা কুকুৰাটোৰ আপোনাৰ পটককে মানে মাজতে জুপুকা জুপুকা ধৰে জুপুৰা ধৰে মানে হাউলি পৰে খুব মতে হাগনি হয় হাগনি হয় তাৰ লগতে হাগনি হোৱাৰ লগতে কেতিয়াবা খুব নোমবিলাক সৰে হাঁহ কুকুৰাবিলাকৰ তেতিয়া আমি যিহেতু তাৰ প্ৰতিষেধক হিচাপে আমি যিহেতু আমাৰ হাঁহ কুকুৰাবিলাকৰ বাবে আমি ঔষধ আনোঁ ঔষধ আনি প্ৰায় ভেকচিনবিলাক আনোঁ ভেকচিনবিলাক আনি আমি আপোনাৰ চিৰিঞ্জৰ জৰিয়তে আমি ধৰক কুকুৰাটো আজিনা উঠিলে ধৰি লওক আজিনাও উঠে আজিনা উঠিলে আমি য'ত য'ত আজিনা উঠিছে তাত আমি ধৰক চকুৰ কিনাৰত দ্ৰপাল দিওঁ মুখত দ্ৰপাল দিওঁ তাৰ পৰা এনেকুৱা ধৰণে আমি প্ৰায় দিওঁ ইয়াৰ উপৰিঞ্চি আমি ধৰক এতিয়া এই ধৰক আমাৰ যিহেতু হাঁহবিলাকতকৈ কুকুৰাবিলাকৰ যিহেতু বেছি বেমাৰ ধৰে কুকুৰাবিলাকত আমি ধৰক এতিয়া আমি হেৰি হ'লে খুব মানে ঠাণ্ডা ঠাণ্ডা যেতিয়া পায় আমি ঠাণ্ডা পালেও তেখেতসকলক এই তেখেতসকলক বুলি ক'বলৈ গ'লে মানে কুকুৰাবিলাকক আমি ধৰক এই এটা ৰুমৰ ভিতৰত আমি আবদ্ধ কৰি থওঁ অলপমান হিট দিয়া নিচিনাকৈ মানে লাইট চাইট জ্বলাই আমি অকণমান গৰমত ৰাখোঁ যিহেতু গৰমত ৰাখিলে মানে বেমাৰ আজাৰবিলাক কম হ'ব বুলি আৰু ভেকচিনবিলাক যিহেতু আজিকালি বজাৰত পোৱা যায় যিহেতু প্ৰায় ভেকচিন দি পিনি নহ'লে ডাক্তৰৰ পৰামৰ্শ লৈ আমি ডাক্তৰৰ পৰামৰ্শ লৈ আমি ভেকচিনৰ ব্যৱস্থাত আজিকালি যি আমি প্ৰায় কৰোঁ যিহেতু আগতে আমি এই বিষয়ে জনা নাছিলোঁ সেইবাবে আমি বৰ্তমান সময়ত আমি যিহেতু এই বিষয়ে আমি জনা হ'লোঁ সেইকাৰণে প্ৰায় আমি ডাক্তৰৰ লগত যোগাযোগ কৰি ডাক্তৰে দিয়া ঔষধমতে আমি মানে হাঁহ কুকুৰাক যোগাযোগ যোগান ধৰোঁ প্ৰায় সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক যোগান ধৰি আমি আজিকালি যিহেতু হাঁহ কুকুৰাবিলাকক সুস্থ হাঁহবিলাককো হাঁহবিলাককো প্ৰায় ধৰণৰ আমি আপোনাৰ সঠিকমতে খাব পাৰ মানে খাদ্যবোৰ খাব পাৰিছেনে বা কুকুৰাই সঠিকমতে খাদ্য খাব পাৰিছেনে কিবা ধৰক আপোনাৰ অসুখ লাগিছে প্ৰায় আমি চাফা কৰি ৰাখিবলৈ চেষ্টা কৰোঁ আমি আমি প্ৰায় পানী ঢালি গোটেই আপোনাৰ যিহেতু তেখেতলৈ মানে হাঁহ কুকুৰাবিলাক য'ত আমি ৰাখোঁ তাৰ অহি জেগাডোখৰ আমি প্ৰায় চাফা কৰি ৰাখোঁ ধুনীয়াকৈ আমি সাৰি সাৰি মচি প্ৰায় নিৰাম মানে পৰিপাটিকৈ প্ৰায় ৰাখোঁ যিহেতু মানে কোনো ধৰণৰ যাতে বেমাৰ লগ নাখাওক প্ৰায় আমি তাৰ বাবেই ব্যৱস্থা কৰোঁ আৰু লগতে বজাৰত উপলব্ধ সকলো ধৰণৰ ঔষধ পাতি আমি যোগাযোগ মানে যোগান ধৰোঁ যিহেতু মানে এনেকুৱা ধৰণৰ মানে সচৰাচৰ বেমাৰবিলাক লগ নালাগিবলৈ চাফ চিকুণকৈ আৰু মানে ঔষধ পাতিবিলাক কিবা অকণমান হ'লেও ঔষধ পাতিবিলাক আমি যোগান ৰাখোঁ